চৰকাৰী আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে চৰকাৰী আঁচনিৰ চিকিৎসাসেৱাত ৰাইজ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব নোৱাৰে কিয়নো ইয়াত বিভিন্ন কাৰণ আছে যেনে প্ৰথমতে চৰকাৰী স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চিকিৎসকৰ হেমাহি থকা দেখিবলৈ পোৱা যায় আজিকালি টকা পইচাৰ যুগ সেইবাবে চিকিৎসকসকলে চৰকাৰী দৰমহা পায় যদিও তেওঁলোকে কৰা সেৱাৰ বাবেও জনসাধাৰণৰপৰা একোটা পইচা আশা কৰে যিসকল ৰোগীয়ে সেই পইচাটো দিব নোৱাৰে তেওঁলোকে এটা সুস্থ চিকিৎসা পাম বুলি আশা কৰিব নোৱাৰে বা নাপায়ো যিহেতু চিকিৎসকজনে পইচা নোপোৱাৰ কাৰণেই বা তেওঁলোকে আশা কৰা মতে নোপোৱাৰ কাৰণেই তেওঁলোকৰ যিখিনি কৰ্ম সেই কৰ্মত তেওঁলোকে গুৰুত্ব নিদিয়ে দুখীয়া জনসাধাৰণে সদায় চৰকাৰী আঁচনিকেই বিচাৰে কিন্তু চৰকাৰী আঁচনিৰ যিসকল কৰ্মকৰ্তা তেওঁলোকৰ কৰ্মকাণ্ডৰ বাবেই চৰকাৰী আশা বাদ দিয়া দেখা যায় আমি চৰকাৰী আঁচনিৰ ভাল বুলিয়েই ভাবোঁ কিন্তু পৰ্যায়ক্ৰমে গৈ গৈ আমি চৰকাৰী আঁচনিসমূহ একো একোতা বিপদৰ আগজাননী বুলি ভাবিবলৈ বাধ্য হৈছোঁ আমি চৰকাৰী স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো অসুখ বিসুখ হ'লে আমি সদায় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যোৱাটোহে বিচাৰোঁ যিহেতু তেওঁলোকে ব্যক্তিগতভাৱেই খুলিছে আৰু তেওঁলোকৰ টকা পইচা ব্যয় কৰি তেওঁলোকে তাত কৰ্মত মানুহ খটোৱাইছে আৰু তেওঁলোকক দৰমহা এটা দিবই লাগিব ব্যক্তিগত মালিকজনে গতিকে তেওঁলোকে যি কাম কৰে তাৰ তাৰপৰা তেওঁলোকে কিবা এটা উপাৰ্জন কৰিব লাগিব আৰু সেই উপাৰ্জনেই কৰ্মচাৰীসকলক তেওঁলোকে দৰমহা দিব লাগিব গতিকে তেওঁলোকে ব্যক্তিগত খণ্ডৰ মালিকসকলে পইচা ল'লেও তেওঁলোকে কাম কিন্তু ভাল ধৰণেই কৰে আৰু এই ক্ষেত্ৰত তেওঁলোকে পইচা ল'লেও আমি ৰোগীসকলে কেতিয়াও তেওঁলোকক আমি বেয়া পাব নোৱাৰোঁ

গতিকে চিকিৎসা চৰকাৰী চিকিৎসালয়ৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ মাজত পাৰ্থক্য কি আছে আপোনালোকে তাৰপৰাই বাচি ল'ব পাৰিব